গদ্য কবিতা তেনেকৈ আগতে লিখা নাছিলোঁ এতিয়া আজি এই কিছু বছৰ ধৰি অলপ অলপকৈ লিখিব আৰম্ভ কৰিছোঁ তাৰপিছত চৰ্চা কৰি আছোঁ লিখাৰ কাৰণে সৰু সৰু গল্প লিখিছোঁ অনুগল্প বুলি কয় আৰু কবিতাও লিখিছোঁ কিছু কিছু সেই সেইবিলাক আৰু কাকো উপহাৰ হিচাপে তেনেকৈ দিয়া নহয় যদিও কিছুমান কবিতা নাৰী দিৱসত বন্ধুত্ব দিৱসত লিখিছোঁ তেনেকৈ সেইবিলাক কবিতা পুঠিত ওলাইছে বিভিন্ন আলোচনীবিলাকত ওলাইছে তাৰপিছত মোৰ ছোৱালী দুজনীয়ে মোৰ কবিতা পঢ়ি ভাল পায় আৰু ইহঁতে মোক উৎসাহ জনাই প্ৰেৰণা জনাই আগলৈও লিখিবৰ কাৰণে আৰু মোৰ বন্ধু শুক্ৰাচাৰ্যৰ ৰাভাৰ অকাল মৃত্যু হয় তেওঁৰ স্মৰণত মই এটি কবিতা লিখিছোঁ সেই কবিতাটো আলোচনীত ওলাইছে মই এই কবি গল্প কবিতা লিখাত ঘৰৰ পৰা যথেষ্ট অৰিহণা যোগাইছে তেওঁলোকে পঢ়ি ভাল পায় এইবিলাক আৰু মোক লিখিবৰ কাৰণে নতুন উদ্যমৰে লিখি যাবলৈ তেওঁলোকে প্ৰেৰণা যোগায় মই সাহিত্যৰ লগতো জড়িত হৈ আছোঁ সাহিত্য বা লেখিকা সমাৰোহ এইবিলাকৰ লগত জড়িত হৈ আছোঁ আৰু কবিতা পঢ়িও ভাল পাওঁ মই লিখুৱেই যে কেৱল এনেকা নহয় কবিতা পঢ়িও ভাল পাওঁ কবিতা পুথি বহুত আছে আমাৰ সেইবিলাকো পঢ়ি থাকোঁ পঢ়ি ভাল পাওঁ কবিতা লিখিবৰ কাৰণে বহুত শব্দৰ লাগে শব্দৰ ভাণ্ডাৰ লাগে আৰু বেছিকৈ কিতাপ পঢ়িলে আলোচনী পঢ়িলে পেপাৰ পঢ়িলে সেই শব্দ ভাণ্ডাৰ বাঢ়ি যায় নতুন নতুন শব্দ শিকিব পাৰি আজিকালি বহুত নতুন নতুন শব্দও ওলাইছে সেইবিলাক জানিব পাৰি আচলতে শব্দ কবিতা গল্প লিখিবৰ কাৰণে শব্দ বহুত জানিব লাগে শব্দ বহু বহুত জানিলেহে লিখাবিলাক অট'মেটিক ওলাই আহে আৰু তো লিখিবতো বহুত মন যায় ভাবো আহে মনত ভাৱ আহে বহুত যে এনেকৈ লিখিম তেনেকৈ লিখিম কিন্তু যেতিয়া লিখিব বহো সেই ভাববিলাক ওলাই নাহে তাৰ কাৰণে মানে শব্দৰ অভাৱ হয় সেইকাৰণে আমি বেছিকৈ পঢ়িব লাগে কিতাপ আনৰ কবিতা চবিতা পঢ়িব লাগে কবিতা গল্প পঢ়িলে সেই কথাবিলাক ওলাই আহিব শব্দবিলাক ওলাই আহিব শব্দবিলাক ওলাই আহিলে আমিও লিখাত সুবিধা হ'ব তেনেকৈ উপহাৰ হিচাপে কাকো মেনশ্যন কৰা নাই যদিও এনেকৈ সেই নাৰী দিৱসত গোটেই নাৰীবিলাকৰ কাৰণে লিখা হৈছিল তাৰপিছত বন্ধুত্ব দিৱসৰ কাৰণে লিখিছিলোঁ বন্ধুত্ব বন্ধুৰ এনাজৰী যাতে কটকটীয়া মজবুত হৈ থাকে সেই হিচাপে লিখিছিলোঁ আলোচনীত পঢ়ি চবে ভাল হোৱা বুলিয়ে কয় ভাল হোৱা বুলি ক'লে ভাল লাগে আৰু নতুনকৈ লিখিবলৈ প্ৰেৰণা পাওঁ নতুন শব্দবিলাক জানিলে মোৰ জ্ঞানৰ ভাণ্ডাৰো বৃদ্ধি হয়

ভাল ভাল কবিতা পঢ়ি ভাল লাগে আগৰ কবিতাবিলাক বেছি ভাল লগা আছিলে চন্দ্ৰ মিলাইী আছিলে সেইবিলাক পঢ়ি খুব ভাল লাগে আমি স্কুল জীৱনত যেতিয়া কবিতাবিলাক পঢ়িছিলোঁ সেই কবিতাবিলাক এতিয়াও কিবাকিবি মনত আছে ভাল লাগে আগৰ কবিতাবিলাক পঢ়ি ভাল লাগে চন্দ্ৰ মিলাই মিলাই লিখা আৰু এতিয়া আধুনিক কবিতা ওলাল চন্দ নিমিলে যদিও ভাববিলাক প্ৰকাশ পায় সহজ সৰল ভাষাত লিখা হয় সহজ সৰল ভাষাত লিখা কাৰণে চবে সোনক মানে কম কষ্টতে বুজিও পায় কবিতাবিলাক বা গল্পবিলাক এতিয়া আৰু ডাঙৰ ডাঙৰ গল্প ডাঙৰ ডাঙৰ গল্পৰ ঠাইত সৰু সৰু গল্প ওলাইছে অনুগল্প বুলি কয় এই অনুগল্পবিলাকে বিলাক দুই শাৰী তিনি শাৰী বা বেছি হ'লে পাঁচ ছয় শাৰী মানৰ হয় এইবিলাক অনুগল্পবিলাক কম শব্দত এটা ভাৱ প্ৰকাশ হয় তেনেকুৱা বাৰু অনুগল্পবিলাক বাকী প্ৰবন্ধ সবন্ধ পঢ়িও ভাল লাগে মই নিজেও ভাল পাওঁ দুটা এটা মই লিখিছোঁ যদিও এই অলপ আনৰ পৰা সহায় লৈ আনৰ পৰা সহায় লৈ ময়ো এনেকুৱা গদ্য কিছুমান লিখিছোঁ আৰু কিছুমান প্ৰবন্ধ পঢ়িলে সেইবিলাক বুজা যায় এয়া আৰু ব কবিতা পঢ়িও ভাল লাগে এ আগতে কবিতা পঢ়ি বেছি ভাল পোৱা নাছিলোঁ আজি কিছু বছৰৰ পৰা কবিতা পঢ়ি ইমান মানে ভালেই পাওঁ আৰু কবিতাবিলাক পঢ়ি খুব ভাল লাগে আৰু এতিয়া সময় সময় কিছুমান ঘটনা ওপৰত কবিতা লিখে কবিবিলাকে ত' কবি সমাজৰ প্ৰকৃত স্বৰূপবিলাক দেখুৱাই দিয়ে কবিবিলাকে তেনেকা আৰু কবিতাৰ মাধ্যমেৰে বহুতে সমাজ সংস্কাৰ কৰে কবিতাৰ মাধ্যমেৰে বহুতে মনৰ ভাববিলাক লিখে কবিতাৰ মাধ্যমেৰে মানুহে মনৰ ক্ষোভবিলাক ওজাৰে কবিতা বিলাক লিখা হয় এইবিলাক মনৰ ভাৱবিলাক প্ৰকাশ কৰি কৰি ময়ো কিছু কিছু লিখা আৰম্ভ কৰিছোঁ এতিয়া নিজকেতো কবি বুলি ক'ব নোৱাৰোঁ মানে মনৰ ভাৱবিলাক প্ৰকাশ কৰোঁ আৰু মনৰ ভাৱবিলাক প্ৰকাশ কৰি সেইটোৱে মানে কিছু কথা কবিতা হয় আৰু দুই এটা চন্দ্ৰ মিলা কবিতা লিখা হয় আনৰ কবিতা পঢ়ি ভাল লাগে আগত বিষ্ণুপ্ৰসাদ ৰাভাদেৱ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে তেওঁলোকৰ তেওঁলোকেও কবিতা লিখিছিল তেওঁলোকৰ কবিতাত সেই সময়ৰ সমাজ ব্যৱস্থা সেই সময়ৰ নিষ্পেষিত নিপীৰিত জনতাৰ বিষয়ে যি কবিতা লিখিছিল সেই কবিতাবিলাক এতিয়াও সমানে সমাদৰ পাই আহিছে নতুন চামৰ মাজতো সেই কবিতাবিলাকে প্ৰভাৱ পেলায় নতুন চামেও সেই কবিতাবিলাক পঢ়ি ভাল পায় এতিয়া নতুন নতুন নতুন উঠি অহা ল'ৰা ছোৱালীবিলাকে কবিতা লিখিব আৰম্ভ কৰিছে তেওঁলোকৰ আৰু কবিতাবিলাক অলপ বৰ্তমানৰ সমাজৰ লগত খাপ খোৱাকৈ হয় আৰু কবিতা পঢ়ি ভাল লাগে গতিকে কবিতা চবে পঢ়িবও লাগে চবে চৰ্চা কৰিব লাগে সেয়াই